এনেই শুই আছোঁ ঘৰতে আছোঁ ভালেই ভালেই তোমাৰ ভাল কি কৰি আছা অঁ চাহ খালা ময়ো খালোঁ কাম বন কৰি আছোঁ অফিচ গৈছিলোঁ আহি পাইছোঁ আৰু অলপ আগত তেতিয়া মই জি এছ টি অফিচতে কৰোঁ অঁ কি স্কুল আনিছা

অঁ ঠিক আছে ময়ো যাম নহ'লে লগতে অঁ ঠিক আছে ময়োও ল'ম কেইটামান বস্তু আছে আছে ভালেকেইটা বস্তুৱেইে আছে ঘৰৰ ঠিক আছে কাইলে পাঁচটামান বজাত যাম

ঠিক আছে তুমি কাম বন কৰি আজৰি হৈ ল'বা তাৰপাছত যাম আৰু তেতিয়ালে মোৰো অফিচ ছুটি হৈ যাব

অঁ ঠিক আছে কৰিব পাৰিবা অঁ তুমি আগতে লেবাৰ অফিচত সোমাই ল'বা তাৰপাছত আমি বিশালত সোমাম অঁ কৰি ল'বা কৰি ল'বা বিশালৰ পৰা সোমাই আমি বাহিৰে বাহিৰে কাপোৰো বজাৰো কৰিব পাৰিম অঁ বোৱাৰীত দি আছে চাদৰ মেখেলা অলপ সস্তাকে হয় তাৰপৰা বিহুৰ কাৰণে অলপ লৈ ল'ব পাৰিম অঁ গৈছিলোঁ এবাৰ গৈছিলোঁ দুযোৰমান ল'লোঁ আকৌ ল'ব পাৰিম আগত মেখেলা চাদৰেই আনিলোঁ দহযোৰমান অঁ কমতে দিছে যে কমতে দিছে দুশ তিনিশকে ভাল ভাল অঁ ভাল ভাল কাপোৰেই দিছে

অঁ তুমি চাব পাৰিবা কমতে দিছে লৈ ল'ব পাৰিবা দুযোৰমান অঁ ল'ব পাৰিবা হয়

অঁ কৰিম আহোঁতে আমি পাৰ্কটো সোমাৱ পাৰিম গান্ধী পাৰ্কত অঁ নহয় বহুত দিন যোৱা নাই লগ পালোঁ হৈ আৰু তাতে অলপ এনেই সোমাই ইফাল সিফাল কৰিব পাৰিলোঁ হৈ অঁ তেতিয়া মই অকণমান সোনকালে ওলাম চাৰিটামান বজাতে অঁ তেতিয়া বিশাললে অলপ দেৰিকে যাম প্ৰথম পাৰ্কতে সোমাই ল'ম অঁ সেইটোৱে কৰা ভাল হ'ব অঁ অঁ চাব পাৰিব কৰিব পাৰি যদি হয় সুবিধা মিলে তেতিয়া আহিব পাৰিম অঁ ঠিক আছে মই কৈয়ে যাম অঁ মোক মতা নাই নহয় মোৰ নাম্বাৰো নাই গমে পোৱা নাই মই হয় তোমাক মাতিছে

অঁ ঠিক আছে মোকো যদি কয় তেতিয়া যাবলৈ ভাল হয় আৰু অঁ হয় নেকি অঁ ঠিক আছে মাতিলে যাম বাৰু একেলগে ছোৱালী ক'ৰবা অঁ তাৰ কইনাজনী ক'ৰ ছোৱালী অঁ অঁ অঁ ইয়াতে বিয়া পাতিব ন অঁ আমি ৰিচেপশ্যনতে যাব পাৰিম মাতিলে অঁ কইনা আগতে আনিব

ভালেই হ'ব দিয়া বিয়াৰ কাৰণে কাপোৰ লৈ ল'ব পাৰিম ৱোবাৰীতে সস্তাকে ভাল ভাল কাপোৰ ভাল ভাল কাপোৰে দি আছে সস্তাত কম দামী এনে দামী এনেই ধৰিবই নোৱাৰিব মানুহে

ভাল ভাল গৈছিলোঁ হে কালি আহিছোঁ হে অঁ সি এইবাৰ ফাইবৰ সি জাতীয় বিদ্যালয়ত পঢ়িছে পঢ়াত ভালেই ছিক্সলৈ পাব আৰু এতিয়া

আইতাৰ মাজতে আকৌ গা বেয়া হৈছিলে এতিয়া অলপ ভাল পাইছে আৰু মাজে মাজে হৈয়ে থাকে আৰু বয়সো হৈছে যে আহে বাৰু মোৰ ওচৰলৈ মাজে মাজে আকৌ যায়গৈ

মোৰ এতিয়া ডেৰবছৰে হ'ব আৰু একাউণ্টেনৰ কাম অঁ এটা খালী হৈছিলে আকৌ পাই আজি এসপ্তাহমানৰ আগত এজনী ছোৱালী সোমাই গ'ল নহয় অঁ আগতে গম পোৱা হ'লে তেতিয়া ক'ব অঁ তুমি মোক কোৱা হ'লে মই তেতিয়া ক'ব পাৰিলোঁহেঁতেন অঁ সেইটো হয় বাৰু অঁ তেনেকে থকা হ'লে ভালেই হ'লেহেঁতেন ময়ো এতিয়া ইয়াত ৰুম লৈ অকলে থাকো মোৰ লগতে থাকিও ল'ব পাৰিলেহেঁতেন ময়ে ভাল পালোঁহেঁতেন তেনেকে চিনাকী ছোৱালী পোৱা হ'লে

অঁ আকৌ ওলালে মোক ক'ম বাৰু তেতিয়া মোৰ লপতে থাকি মেলি ল'ব পাৰিব ঘৰৰ পৰা যদি দূৰ হয় অসুবিধা হয়

এইবাৰ এইবাৰ কমেই বাৰু ওলালে মানে পাহৰি নাযাওঁ অঁ তেতিয়া মোৰ অকণমান ভাল হ'ব আৰু দুজনী লগ হ'লে ৰুমত থাকি ভাল লাগিব নহ'লে অকলে অকলে আমনিয়ে লাগে খোৱা বোৱাও অকণমান অসুবিধা হয় অকলে অকলে মন নাযায় যে নাই নাই নাই পতা ছোৱালী চোৱা হৈছে আৰু পাতিব আৰু সি টেটত মাষ্টৰ পালে সি পানীগাঁৱত কৰে অঁ হয় এল পি এল পি অঁ পাতিব আৰু বিয়া ছোৱালী চাই থৈছে অহা বছৰমানে পাতিবও পাৰে অঁ অঁ সেইটো হয় অঁ যিমানখিনি পাৰি লৈ ল'ব পাৰিবা আৰু তাতে সৰহকৈ অলপ কমতো পাবা ঠিক আছে আমি প্ৰথমে এই সোনকালে মই অলপ অফিচৰ পৰা ওলাই দিম পাৰ্কত সোমাই ল'ম তাৰপাছত বিশাললে যামগৈ অকণমান তেতিয়া গধূলি হ'বগৈ

বেয়া বেয়া অঁ তাৰপিছত বিশালত বজাৰ কৰি ৱোবাৰীত কাপোৰখিনি চাই আমি তেতিয়া বাহিৰতে খাই পিনি তোমাৰ ৰুমলে গুচি আহিব পাৰিম অঁ ক'লেই থাকো তেতিয়া গুচি আহিম আৰু তোমাৰ ৰুমত মই ঘৰত জনাম আৰু ফোন কৰি কথাটো অঁ লগতে অঁ লগতে আহিম ঠিক আছে তুমি মোক চাৰে তিনিটামানত কল এটা কৰিবা গুড নাইট ঠিক আছে হ'ব